হেল্ল' অঁ দাদা এইটো ৰৰিয়া মায়া ৰেষ্টুৰেণ্টত লাগিছে নে নাই বাৰু অঁ এই অথনি মানে মই অৰ্ডাৰ এটা কৰিছিলোঁ অঁ আপোনাৰ ম'ম' দুটা এই চাওমিন দুটা তা হ বিৰিয়ানী দুটা আৰু ৰ'ল এটা অঁ এই তাৰে আপোনাৰ এই সেই চাওমিনটো হ'ব নালাগিছিলে মই ভুলতে চাওমিন দুটা দি দিলোঁ আপুনি বেয়া নাপায় যদি কেনচেল কৰি দিব পাৰিব নি অঁ অঁ সেইটো ঠাইত হেৰি কৰক আপোনাৰ শ্বাহি পানীৰ এটা দি দিয়ক অঁ হ'ব বাৰু অঁ এইটো আপোনাৰ চৰাইবাহী বাহেক গাঁও অঁ মানসপ্ৰতিম বৰা বুলি আছে এড্ৰেছটো অঁ হ'ব বাৰু আপুনি দি দিব আৰু হাউছ নম্বৰ আপোনাৰ ফৰ্টি টু অঁ ঠিক আছে আপুনি বেয়া নাপায় বেয়া নাপাব